অ' কওকচোন অ' হয় নাই কওক মই এতিয়া হাই ছেকেণ্ডেৰী ইয়াত গুৱাহাটীত যাব নে অসমত ক'ত যাব কোন জেগাত যাব গুৱাহাটীত হৈছে আপোনাৰ কামাখ্যা মন্দিৰ যাব পাৰে তাৰপিছত আপোনাৰ হেল্ল' অ' অলপ বশিষ্ট মন্দিৰ যাব পাৰে ফুৰিবলৈ আপুনি এইফালে বশিষ্ট চাইদে আহিব পাৰে বশিষ্ট ফুৰিব যাব পাৰে তাত পানী চানী নহয় মানে বাছি অ' আপুনি এইপিনে বশিষ্ট আপুনি এইপিনে বেলতলাৰ এইপিনে চিধা আহি আহি পেলাই আপুনি পাব আৰু আপুনি এতিয়া ভাড়া গাড়ীত আহিব নে নিজৰ গাড়ী লৈ আহিব অ' অ' তেতিয়াহ'লে আপুনি আহিব পাৰে কিন্তু আপোনাৰ বেলতলাৰ পৰা এইপিনে চিধা আহি পেলাই বশিষ্ট চাৰিয়ালিৰ পৰা চিধা যাই থাকিলে পাই যাব গণেশগুৰি হৈ পাৰিব ছয়মাইল হৈও পাৰি দুই ছাইদে দি পাৰিব আপুনি বা কোন ছাইদে দি আহে গণেশগুৰি এইপিনে আমাৰ এইপিনে বেলতলা পিনে আহিলে এনে নহয় তেনেহ'লে আপুনি ছয়মাইল দি আহক এনেও এইপিনে আমাৰ বশিষ্ট চাৰিআলিত ব্ৰিজ বনাই আছে ন ব্ৰিজ বনাই থাকিলে আপোনাৰ এইপিনে বহুদূৰ ঘূৰিব লাগিব আপুনি ডাইৰেক্ট ছয়মাইল হৈ আহক ছয়মাইল হৈ গৈ কেনে খানাপাৰা হৈ আহি যাওক অ' মই পাৰিম অ' ঠিক আছে আপুনি মোক ফোন আপোনাক লগ ধৰিম ঠিক আছে দিয়ক অ' ঠিক আছে দিয়ক